আমাৰ ইয়াতে কেন্দ্ৰ এটা আছে কেন্দ্ৰটো কেনেকুৱা অসুবিধা হেৰি আৰু আমি গম পাইছোঁ আৰু কেতিয়াবা নাথাকে ইমানো কেতিয়াবা থাকে আৰু ইমান গৰমত যাব লাগে ৰাস্তা পদুলি অকণো সুবিধাই নাই গাড়ী মটৰ নাই খোজে খোজে গৈ যায় ডেলিভাৰী মানুহবোৰ কেনেকুৱা কষ্ট হয় আজি এতিয়া কেনেকুৱা ৰ'দ দিছে গৈছে মানুহবোৰ দেখিছোঁ চাব চেণ্টাৰলৈ গৈ আকৌ তাত মানুহে নাপায়গৈ বোলে নাৰ্চ নাথাকে ডক্টৰ নাথাকে কিবা আশা বাইদেউ নাথাকে বোলে আকৌ ঘৰৰ পৰা মাতি নিবহি লাগে আৰু কেনেকুৱা লাগে বাৰু মানুহে অলপমান চাব লাগে আকৌ ন তাৰপৰা আকৌ যদি এনেকৈ ঘূৰি আহিবলগীয়া হয় মানুহজনী কেনেকুৱা হৈ আহিব তাকো মন কৰিব লাগে আৰু তা তাতে চাই আকৌ ৰাস্তা পদূলি ভাল হ'ব লাগিব গাড়ী মটৰ চলিব লাগিব তেতিয়া পাৰিব এনেকৈ বাৰীয়ে ঘৰে গোটেই বোকায়ে পানীয়ে এনেকৈ গৈ কিমান কষ্টকৈ যায় মানুহ আমাৰ নিজৰ ৰাস্তাটোকে দেখিছোঁ গোটেই ওলাব নোৱাৰে বোকা

চাব চেণ্টাৰ বন্ধ হ'বনে খোলা হ'ব নাৰ্চ বাইদেউহঁতকো কৈছোঁ আৰু ছাৰকো কৈ আছোঁ যে এইখন ডেইলি খোলাই থাকিব লাগে আশা কৰ্মী না নাথাকে আশাক আকৌ ঘৰৰ পৰা নিবহি লাগে মানুহজনীয়ে মাতি বোলে দেখিছোঁ আৰু চহী এটা মাৰিবলৈও বোলে সেই আশাক বোলে ঘৰৰ পৰাহে নিবহি লাগে সেইটোনো কেলৈ হ'ব লাগে সেইটো নিজে জানিব লাগিব আশা বাইদেউহঁতে ক'ত কি কৰিব লাগে তেনেকুৱা মানুহগৰাকীয়ে আকৌ তেনেকৈ অহা যোৱা কৰি থাকিব পাৰে জানোঁ নহ'ব নহয় সদায় আজি নহ'ল বোলে আকৌ কাইলৈ মাতিছে কাইলৈ যাব লাগে কাইলৈও যদি বোলে দছটা বজালৈকে ৰৈ ৰৈ বোলে দুটা বজাতহে আহিছে বোলে আজি নোখোলেই দুটা বজাতো নোখোলে বোলে মানুহগৰাকীতো ঘূৰিবই লাগিব আৰু তাৰ ঘৰত কেনেকুৱা অসুবিধা আৰু ঘৰত থাকিয়েই গৈছে পোৱালি সৰু ল'ৰা ছোৱালী তাই তেনেকৈ গ'ল যেনিবা ঘূৰিলে আকৌ এজন তেনেকৈ গৈছে বোলে চাব চেণ্টাৰতে বেজি এটা লৈ আহোঁ নাই বোলে আজি নাৰ্চেই নাহিলে ডাক্তৰে নাহিলে আহি পেলাই কয়হি আৰু এতিয়া সেইজন বেমাৰীটো তেনেকেই থাকিব লাগিব ন গাড়ী ঘূৰা নাই খোজেৰে গৈ খোজেৰে ঘূৰি অহা আৰু ৰাস্তা পদূলি দূৰ ওচৰত হ'লেও বোলে পটককেনে গৈ আহোঁ দেই ঘৰটো চাবা ঘৰতো মানুহ নাই মানুহজনো নাথাকে চেন্নাই ফালে থাকে বোলে আৰু তাত দূৰণিবতীয়া কথা মানুহজনে ভাবিবই যে ডাক্টৰ আছে আৰু ওচৰতে চাই আছে কৰিছে ভাল হ'ব যে অৱশেষত মানুহজনী কি হৈছেগৈ কোনো সেইটো লয় জানো যত্ন নলয় নহয় সেইকাৰণে নাৰ্চ ডাক্টৰৰ সুবিধা থাকিব লাগে আশা বাইদেউ আশা কৰ্মীয়ে ক'ব লাগিব যে আমাৰ এইডোখৰত এনেকৈ নহ'ব নচলিব ডেইলি নাৰ্ছ ডাক্তৰ চেম্বাৰত থাকিব লাগিব চাব চেণ্টাৰ এনেই হৈছে বুলি কৈ কৈ থাকিলেই নহ'ব নহয় তাত হেৰিটো পাব লাগিব তেতিয়াহে হ'ব আজি গৈ পেলাই আকৌ কাইলৈ যাওঁ কাইলৈ গৈ পৰহিলে যাওঁ সেইটো নহ'ব নহয় টাইম থাকিব যাম আৰু সদায় তেনেকুৱা মানুহতো যাব নোৱাৰে আমি দেখাত আৰু দৰৱ পাতি বোলে নাথাকেই হেনো আকৌ আমুকৰ পৰা আনগা বুলিহে কয় বোলে মেৰাপানী যাওকগৈ মেৰাপানীলৈ যাওকগৈ মেৰাপানীতে পাব বেজী সেইটো আকৌ যদি সেনেকুৱা এখন চেণ্টাৰ খুলি আৰু একো দৰৱ বেজী নেপালে মানে ঘূৰি অহাটো বৰ ডাঙৰ কথা নহয় কেতিয়াবা ল এনেকৈ পলিঅ' খোৱাই বোলে এটা ল'ৰা গ'লে পলিঅ' নিদিয়েই দছটা ল'ৰা হ'লেহে পলিঅ' দিয়ে পলিঅ' এভাগত আকৌ তেনেকৈ নপৰে আকৌ চাব চেণ্টাৰলৈ আহি আকৌ বুজনি দিয়েহি আৰু ল'ৰা ছোৱালী লৈ আহি মাকে এনেকুৱা হ'ল বোলে কালি আনিলোঁ আজি নহ'ল পায় আজি আকৌ ল'ৰাটোক লৈ আনিছোঁ ঘূৰাই আও তাকে চাই নাৰ্চ ডাক্টৰেও ভাবিব লাগিব ন অকল বোলে মেৰাপানী হ'ল বুলি মেৰাপানীখনতে লাগিব ঘৰলৈ আগতে ঘৰলৈ খোৱাবলৈ আনে কিবা এটা বোলে পেলুৰ দৰৱ এটা দি থৈ যাওকচোন বুলি ক'লেও দিব নোৱাৰে নাই নহয় আমাৰ সেইবোৰ নাই নহয় বাইদেউ আমি নানো নহয় তেনেকৈ কয় বোলে আমাৰ এইবোৰ নাতি পোৱালিবোৰ সৰু হৈ থাকোঁতে আমি পাইছোঁতো ঘৰে ঘৰে খোৱাওঁতে কেতিয়াবা বোলে পেলুৰ দৰৱ এটা দি থৈ যাওকচোন বুলি ক'লে দিব নোৱাৰে সিহঁতি নাই বুলি কয় নাই বুলি ক'লত আৰু ক'বই লাগিব ন তোমালোকে ডাক্তৰ হৈছা কেলৈ দৰৱ বেজী লৈ নুফুৰা আমাকতো এনেই নালাগে পইচা দিয়ে ল'ব পইচা হ'লেও নাই বুলি কৈ দিয়ে আৰু এতিয়াতো অঁ মেলেৰীয়াৰ টেবলেট এটা বিচাৰিলেও নাই বুলি কয় জ্বৰ বোলে টেবলেট এটা দি থৈ যাওক নাই এবাৰে হাগনি টেবলেট নে কি টেবলেট এটা দি থৈ গৈছে আৰু দেই খাবলৈ মই বোলো পেট চিকুটি মাৰি ধৰে হাগনি টেবলেট এটা দি থৈ যোৱা বুলি কওঁতে এটা দি থৈ গৈছে আৰু খাবলৈ উলিয়াই বেগটোৰ পৰা তাৰপৰা এইফালে ম'হখুঁটিফালে গ'লগৈ বোলে ম'হখুঁটিত আকৌ খুলিলেগৈ বোলে তাত আকৌ কাৰোবাক কাৰোবাক দিলে হেনো বোলে দৰৱ আমাক আকৌ নিদিলে আকৌ মোৰ আকৌ প্ৰেছাৰ হ'ল মই গ'লো আকৌ বোলে প্ৰেছাৰ আপোনাৰ বোলে হেৰি ল' হ'ল বোলে আপুনি এইবোৰ দৰৱ খাব নালাগে বোলে আকৌ মেৰাপানী ডক্টৰৰ ওচৰলৈ পঠিয়াই দিলে কাইলৈ আপুনি বোলে মেৰাপানী যাওক বোলে ডক্টৰৰ ওচৰত দেখুৱাই আহক বোলে হাই প্ৰেছাৰ নে ল' প্ৰেছাৰ মোৰ বোলো হাই প্ৰেছাৰ হৈ আছে বুলি ক'লে জোখোতে দৰৱ খাবলৈ কৈছে বোলো আপোনালোকৰ চৰকাৰী পিলহে খাবলৈ কৈছে আৰু মোক বোলো চৰকাৰী পিল খালে খালে অকণমান বোলে হেৰি হ'ব বুলি কৈছে বোলো দামী পিল খাবলৈ নাই কোৱা তাৰপৰা বোলে নহয় বোলে আপুনি হেৰি মেৰাপানীয়ে গ'লে বোলে গোলাঘাট যাওকগৈ বোলে মই গোলাঘাট গ'লোঁগৈ আৰু গোলাঘাটৰ পৰা ঘূৰি আহি আকৌ চাইছোঁহি বোলে নহয় বোলে আপোনাৰ হাই নহয় বোলে ল'হে হৈছে বোলে যাওক বোলে আকৌ তেনেকৈ পঠিয়াই দিলে তেনেকৈ ইখনৰ পৰা সিখন বাগৰি বাগৰি মই নিজেই পাই গৈছোঁ আৰু কিমান দূৰৰ পৰা কিমান দূৰলৈ পাইছোঁগৈ ইমান দিনেই মোৰ বেমাৰ হৈছে মোৰ এতিয়া নিজকে নিজে ভাবিব পৰা নাই প্ৰথম জ্বৰ বুলি আকৌ জ্বৰৰ টেবলেট দিলে জ্বৰেই নেৰা হৈ থাকিলে দেখোন কি টেবলেট দিলে দিলে আৰু খালোঁ খাই বৈও ভাল নোহোৱা হ'ল আৰু এতিয়া ডক্টৰকে গালি পাৰি পাৰি গুচি আহিলোঁ